আমাৰ ইয়াত মানুহবোৰকে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে ডিচেম্বৰ পাঁচ মানুহবোৰ অহা যোৱা কৰা পাৰ্টি খাবলে দূৰৰ দূৰৰ মানুহবোৰ আহে চৰাইদেউত মৈদাম বগাবলৈ পাৰ্টি খাই মৈদাম বগাই যায় চৰাইদেউত বহুত চাবলগা বস্তু আছে ইফালে বৰশিলত আহে পাৰ্টি খাবলৈ আহে বৰশিলত

ডিচেম্বৰ মাহৰ পৰা বতৰ ভাল পায় মানুহকে চাবলৈ ভাল পায় তেতিয়া ৰাস্তা পদূলি শুকাই ৰংঘৰ চাই কাৰেংঘৰ শিৱদৌল জয়দৌল চব চাই মেলি যায় দূৰৰ দূৰৰ মানুহবিলাক আহে বাহিৰৰ মানুহ আহে ইয়াত চাই বৈ যায় পাৰ্টি চাৰ্টি খাই যায় আমিও যাওঁ খাবলৈ পাৰ্টি খাবলে যাওঁ চৰাইদেউ জেগা চাবলে যাওঁ বহুত দূৰ দূৰৰ মানুহ আহে